মোৰ বাইক আৰু এনেকুৱা চাইকেল তাইকেল লৈ পিনে বহুত দূৰ দূৰ যাব সপোন আছে দামী দামী বাইক কিনিব মন আছে এনেকুৱা হিমালয়ান ফ'ৰ ফ'ৰ ফিফটি নহ'লে বা ডিউক থ্ৰী নাইনটি লেম্বো গাড়ীও ল'ব দামী দামী গাড়ী ল'ব মন আছে লেম্বৰগিনি এইবিলাক আৰু বাইক বাইকৰো দামী দামী বাইক হায়াবুচা কিনি পিনে হায়বুচা কিনিলেতো বাৰু অসমত চলাব নোৱাৰি ৰাস্তা চাস্তা কিনিব লাগিব এনেকুৱাই বহুত ডাঙৰ ডাঙৰ সপোন আছে বাইকৰ লগত মন আছে কিনিব এনেকুৱাই বহুত ডাঙৰ ডাঙৰ সপোন ঘূৰিব যাব মন আছে টাৱাং চাৱাং জম্মু কাশ্মীৰ চম্মু কাশ্মীৰ বাইক চাইক লৈ লগৰবিলাকৰ লগত ঘূৰিব মন আছে সপোন আছে এইবিলাক এতিয়াতো বাৰু এনেই ঘূৰি পকি থাকোঁ বাইকত ওচৰ পাজৰতে মন যাই থাকে দামী দামী বাইক ল'ব মন যায় সেনেকুৱাই এইখিনিয়ে সপোন এইবিলাকে